হেল্ল' অঁ অঁ যাম তই যাবিনে অঁ অঁ তাকেতো সেই তই সেই কৰিবি আমি দুই মানে একে কৰি পিন্ধিম দে ড্ৰেছ অঁ দুয়ো মানে মিলি পিন্ধি যাম দে মেক আপ মেক আপ আৰ্টিষ্ট মাতিবিনে অঁ দে মই মানে ফোন কৰি ক'ম দে মেক আপ আৰ্টিষ্ট এটা মই সেই কৰিম আৰু কিহত যাবি অঁ হ'ব দে অঁ আৰু থাকিবিনে অঁ বিয়াৰ পিছদিনা আহিম দে অঁ দে তে হ'ব দে ফোন কৰিবি

দে তে দে